যদি তুমি দেল্হিৰপৰা আহিছা পোনপ্ৰথমে তুমিতো এনেও আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টতে নামিবা তাৰপৰা নামি পেলাই তুমি চিধাই হোটেললৈ যাবা হোটেল এখন ল'বা হোটেললৈ যাবা হোটেলত তুমি ৰেষ্ট ল'বা ৰেষ্ট লৈ পেলাই ফ্ৰেছ হৈ পেলাই তুমি উমানন্দলৈ যাবা যিহেতু আমাৰ ভাৰতৰ ভাৰত বুলি নহয় চবতকৈ পৃথিৱীৰ আটাইতকৈ সৰু দ্বীপ হয় আমাৰ উমানন্দখন উমানন্দটোত উমানন্দ তাত মন্দিৰো আছে সেইটো আমাৰ গদাধৰ সিংহই স্থাপিত কৰিছিলে আৰু তাত আৰু তোমাৰ সেইটো ভস্মকল শিল নেকি ভস্মকল দ্বীপ বুলি কয় নেকি ধৰা ভস্মই তাত মানে এনেই আমাৰ পূৰ্বপুৰুষসকলে মানে যে তাত তোমাক এই হেৰি কামদেৱক ভস্ম কৰিছিলে বুলি সেইকাৰণে তাত ভস্মকল সেইটো ধীপত আছে বুলি মানা যায় তাৰপিছত তুমি যাবা কামাখ্যা সেইটো নীলাচল পৰ্বতত আছে কামাখ্যা সেইটো তাত আমাৰ মা কামাখ্যাক পূজা কৰে তুমি তাত যাব পাৰা মা কামাখ্যালৈ গ'লা তাৰপিছত তুমি তাত ৰেষ্ট ল'লা ৰেষ্ট লৈ পেলাই তুমি পূজা পাতল কৰিলা কৰি পেলাই তুমি গ'লা তোমাৰ হোটেললৈ হোটেললৈ এদিন থাকিলা থাকি পেলাই তুমি নেক্সট ডে আকৌ তুমি ওলালা শিৱসাগৰলৈ শিৱসাগৰ জানাই আহোমৰ তাত গোটেই ৱৰ্ল্ড হেৰিটেজ বস্তুবিলাক আছে তাত আহোম ৰাজ্যৰ সকলোখিনি বস্তুৱে আছে আহোমে কেনেকৈ শাসন কৰিছিলে ক'ত তেওঁলোকৰ ৰংঘৰ আছে ক'ত কাৰেংঘৰ আছে ক'ত তোমাৰ তলাতল ঘৰ আছে তুমি গোটেইখিনি চাব পাৰিবা আৰু যিহেতু এই এই ৰিচেণ্টলি তোমাৰ ইউনিস্কই আমাৰ আহোমৰ মৈদামসকলক তোমাৰ মানে মৈদামসকলক মৈদামসকল নহয় যিহেতু মৈদামবোৰক তোমাৰ ইউনিস্ক ৱৰ্ল্ড হেৰিটেজ চাইট আণ্ডাৰত আনিলে গতিকে তুমি সেইবিলাকো চাব পাৰিবা আৰু আহোমৰ তোমাৰ জানাই চাগে প্ৰথম যিটো ৰাজধানী তেওঁলোকে চৰাইদেউত বনাইছিলে তুমি চৰাইদেউলৈ গৈ তুমি চৰাইদেউ চাব পাৰিবা আৰু তুমি আহোমৰ ৰংঘৰ ৰংঘৰ যিটো আমাৰ প্ৰমত্ব সিংহই বনাইছিলে বুলি কয় মানে ইতিহাসত দেখিবলৈ পোৱা যায় তুমি ৰংঘৰ চাব পাৰিবা তলাতল ঘৰ চাব পাৰিবা কাৰেংঘৰ চাব পাৰিবা তাৰপিছত তুমি জয়দৌল চাব পাৰিবা যিটো জয়দৌল মানে তোমাৰ ওচৰতে শিৱদৌলো আছে শিৱদৌলো চাব পাৰিবা জয়দৌল তোমাৰ তাৰ ওচৰতে তোমাৰ জেৰেঙা পথাৰ আছে জয়মতীক য'ত শাস্তি দিছিলে বুলি কয় গদাধৰ সিংহৰ পত্নী জয়মতী তেওঁৰ নিজৰ স্বামীৰ কথা নোকোৱাৰ বাবে যে ক'ত লুকাই আছে তেওঁ নোকোৱাৰ বাবে তেওঁক তোমাৰ জেৰেঙা পথাৰত শাস্তি দিছিলে তোমাৰ সেইবিলাকো চাব পাৰিবা তাৰপিছত তাৰপিছত তুমি আকৌ বেক টো গুৱাহাটী হৈ পেলাই তুমি ধৰা থাকিলা এৰাটি

আৰু যিহেতু তাৰ লাহে লাহে গড়াখহনীয়া যিহেতু কয় আমাৰ অসমৰ জানাই গৰাখহনীয়া হৈ হৈ মাটিকালিবোৰ লাহে লাহে নাইকিয়া হৈ হৈ গৈ আছে গতিকে তেওঁ এইটো লাহে লাহে সৰু হৈ গৈ আছে আৰু নাজানো কিমান বছৰ কিমান ধৰি সেইখন থাকিব যিহেতু নতুনকৈ আৰু তাত বহুত দুৰ্ঘটনা হোৱা যায় দেখা যায় তোমাৰ বানপানী হোৱা সময়ত গতিকে তেওঁ চৰকাৰে এতিয়া নিউলি ডিচিছন লৈছে যে তেওঁলোক এখন ভাল বৃহৎ ডাঙৰ কি কয় ৰ'দ ব্ৰীজ দলং বনাই আছে নিৰ্মাণ কৰি আছে গতিকে তাত আৰু বিশেষকৈ তুমি মাজুলীলৈ যাবলৈ হ'লে নিমাতী ঘাট দিয়ে হৈ যাব লাগে গতিকে তুমি নিমাতী ঘাটৰপৰা তুমি গ'লা ধৰা মাজুলীলৈ গ'লা মাজুলীত গৈ পেলাই মাজুলীৰ যিবোৰ সত্ৰ আছে সত্ৰবিলাক চালা তাত মুখা যিটো কালচাৰ মুখা কালচাৰ চালা তুমি মুখা কালচাৰটো এটা বিশেষ তোমাৰ ৰ'ল প্লে কৰি আছে মাজুলীত কাৰণ তেওঁ বহুত দেশ বিভিন্ন দেশ বিদেশৰপৰা তেওঁ এই মুখা কালচাৰটো চাবলৈ কাৰণে আহে তাত তাত সত্ৰবিলাক আছে সত্ৰবিলাকৰ কথা তুমি ভালকৈ জানিলা শুনিলা পঢ়িলা চালা আৰু তেওঁলোকত মাজুলীৰ কথা পাতিলা মাজুলীৰ হিষ্ট্ৰী তুমি জানিবলৈ গম পাবা যে মাজুলীখন কেনেকৈ আছিলে আগতে কি হৈছিলে তাৰপৰা তেওঁলোকে মানুহবিলাকে কি কৰে বৰ্তমান কি কৰি থাকে সেইবিলাক তুমি চাব পাৰিলা আৰু তাৰপিছত মাজুলীৰ পৰা আকৌ তুমি ৰিটাৰ্ণ হৈ পেলাই তুমি আকৌ হোটেলত থাকি পেলাই তুমি আকৌ যাব পাৰিলা তেজপুৰলৈ যাব পাৰিবা তেজপুৰলৈ তেজপুৰতো আমাৰ বহুখিনিয়ে আমাৰ যিহৰ ইতিহাসৰ বস্তুবিলাক আছে যিবিলাক আমি ইংলিছত মনোমেণ্টছ বুলি কওঁ তাত তোমাৰ পাবা তুমি ধৰা তেজপুৰত আছে তোমাৰ যিবোৰ আমাৰ অসুৰ অসুৰ বংশৰ যিবোৰ ৰজাবিলাকে ৰোল কৰোঁতে যি যি বস্তু বনাইছিলে সেইবিলাক চাব পাৰিবা তুমি তাত তোমাৰ এই এই কি কয় তোমাৰ আছে তোমাৰ এইটো কি বুলি কয় ধৰা তোমাৰ এইটো এইটো অগ্নিগ্ৰহ অগ্নিগ্ৰহ চাব পাৰিবা অগ্নিগ্ৰহত কেনেকৈ তোমাৰ ঊষা ঊষাৰ কাৰণে আমাৰ বানৰজাই কেনেকৈ ঊষা নগৰি বনাইছিলে তাত তোমাৰ কেনেকৈ হৰিহৰৰ যুদ্ধখন হৈছিলে তুমি সেইবিলাক তাত তুমি দেখিবলৈ পাবা মানে পাবা গতিকে সেইবিলাক বহুতো আমাৰ যিবোৰ আমাৰ হিষ্ট্ৰিবিলাক আছে হিষ্ট্ৰিবিলাক বহুতো বস্তু আমাৰ তেজপুৰত পোৱা যায় আৰু আমি চবেই জানে যে হিষ্ট্ৰী পঢ়িলে তাত আমি পোৱা যায় যে আমাৰ অসুৰ বংশ স্থাপিত আমাৰ তেজপুৰতেই হৈছিলে আৰু তাত ৰজা আছিলে বান ৰজা গতিকে সেইবিলাক হয়তো বহুত বস্তু তুমি যোৰহাট চৰি তেজপুৰ গ'লে দেখা পাবা গতিকে তেজপুৰখনো এখন আমাৰ বিশেষ অসমৰ বিশেষ হিষ্ট্ৰীৰ ভূমিকা প্লেন প্লে কৰি আছে গতিকে এইবিলাকেই মই ক'ব বিচাৰিম আৰু বহুতো হয়তো আছে যিহেতু আমি তুমি চাব পাৰিবা আমাৰ অসমত গতিকে তুমি ডিব্ৰুগড় গ'লে তুমি ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ চাহ বাগান চাব পাৰিবা ডিব্ৰুগড়তে তোমাৰ চবতকৈ অলডেষ্ট যিটো মানে চবতকৈ আটাইতকৈ পুৰণি যিটো তোমাৰ ইংলিছত টি ষ্টেট বুলি কয় সেইটো তাতে স্থাপিত আছে তোমাৰ এইটো খোৱাঙত তাৰপিছত তুমি ডিব্ৰুগড়ৰ যিটো ধৰা সেই নদীদ্বীপ সেইবিলাকো চাব পাৰিবা নদীবিলাক চাব পাৰিবা আৰু ডিব্ৰুগড়ৰপৰা অকণমান দূৰলৈ তিনচুকীয়ালৈ গ'লে তুমি ডিগবৈ যিটো আমাৰ অসমৰে বুলি নহয় গোটেই আমাৰ ভাৰতৰ ভিতৰত এছিয়াৰ ভিতৰত চবতকৈ যিখন পুৰণি তেল অইল অইল শোধনাগাৰ মানে যিটো তোমাৰ কয় সেইটো তোমাৰ তাতে আছে কি কয় তোমাৰ তিনিচুকীয়া ডিষ্ট্ৰিকত তুমি তাত ডিগবৈ সেইটো চাব পাৰিবা গতিকে সেয়াই তোমাৰ মই ক'লোঁ গতিকে ধন্যবাদ